অঁ মই ইণ্ডিয়ান আইডলৰ দৰে মিউজিক ৰিয়েলিটী শ্ব'বোৰ চাওঁ আৰু তেনেকুৱা বহুতো শ্ব' আমি চাওঁ দেখিবলৈ পাওঁ টিভিত তো মই সেইবোৰ শ্ব' চাওঁ আৰু মোৰ ফেভৰেট বুলি ক'ব গ'লে মই যিহেতু অসমৰ গতিকে মোৰ ইণ্ডিয়ান আইডলত আমাৰ অসমৰ পৰা নাহিদ আফ্ৰিন গৈছিলে তো তাই মোৰ ফে প্ৰিয় হয় আৰু তাইৰ গানবিলাকো বহুত ধু তাইৰ ভাল লাগে আৰু তাই বহুত ভাল গায়ো আৰু আৰু ইণ্ডিয়ান আইডলত যিখিনি জাজ বহি থাকে তেওঁলোকে যিবোৰ গান গাবৰ কাৰণে যিবোৰ উপদেশ দিয়ে বা আমি গানত সবেই জানো যে স্থায়ী অন্তৰা থাকে সেই স্থায়ী অন্তৰাবোৰ গাবলৈ যিখিনি পৰামৰ্শ দিয়ে সেইখিনি আমি শিকিব পাৰোঁ যিহেতু এটা ৰিয়েলিটি শ্ব' হয় ৰিয়েলিটি শ্ব'ত তেওঁলো তেওঁলোকে যিখিনি মানে মেইনটেইন কৰে গাওঁতে বা যিখিনি শ্ব'ৰ কাৰণে যিখিনি এটা শ্ব' চলাবৰ কাৰণে যিখিনি বস্তুৰ প্ৰয়োজন হয় সেই গোটেইখিনি বস্তুকে মই অৰিহণা যোগাওঁ আৰু ভাল লাগে এইবোৰ চাই আৰু সকলোৱে চাব লাগে অকল মিউজিক শ্ব' বুলিয়েই নহয় আৰু যি যি ৰিয়েলিটি শ্ব' থাকে বা গানৰেই হওঁক বা নাচৰেই হওঁক গোটেইখিনিয়ে চাব লাগে আৰু তাৰ কাৰণ তাৰ পৰা শিকিব লগা কথা বহুত থাকে গতিকে মই সবকে চাবৰ কাৰণে ক'ম ইণ্ডিয়ান আইডলৰ নিচিনা শ্ব' আৰু আমাৰ অসমৰ পৰা যিবিলাক যায় আৰু তেওঁলোককো ছাপ'ৰ্ট কৰিব লাগে